আজিকালি আটাইতকৈ বেছি ব্যৱহাৰ কৰা এপবোৰ হৈছে ইনষ্টাগ্ৰাম ফেচবুক ইউটিউব যেতিয়াৰ পৰা জিঅ' আহিছে তেতিয়াৰ পৰা মানে ইউটিউবটো বহুত চলা হৈছে মানুহৰ মাজত ইউটিউবত আজি আমাৰ গাঁৱৰ ল'ৰা ছোৱালীকেইটা সবে আজিকালি তেলচূড়া ভিডিঅ' চায় বেলেগ বেলেগ জমনি ভিডিঅ' চায় সেইবিলাক চায় তাৰপিছত ৱাটছএপটো হোৱাৰ লগে লগে মানুহে বহুত ইয়াৰ পৰা বহুত বিদেশলৈকে বহুত দূৰ দূৰ জেগাত মেছেজ কৰিব পৰা হৈছে তাৰপিছত ফেচবুকটোতো আজিকালি সববোৰ মানুহৰ হাতে হাতে আছেই তাৰপিছত ম'বাইলৰ সুবি সুবিধাবিলাক হ হৈছে কি ম'বাইলটো অহাৰ লগে লগে মানুহে যিকোনো বস্তুৱেই নাজানা বস্তু এটা গুগল কৰি চাব পাৰে যিকোনো নাজানা বস্তু এটা আগতে সেইবিলাক কিতাপ বিচাৰিব লাগিছিল কিবা বিচাৰিব লাগিছিল আজিকালি সেইবোৰ একো নাই ভালদৰে এই গুগলতে চাই ল'ব পাৰে তাৰপিছত ম'বাইলটো হোৱাৰ লগে লগে আগৰ দৰে চিঠি পঠোৱা হেৰিটোও গুচি গ'ল এতিয়া কাৰোবাক ফোন কৰিব লাগিলে ম'বাইলেদিয়ে ফোন কৰিব পাৰে তাৰপিছত ম'বাইলৰ অসুবিধা হ'ল যে ম'বাইলটো বহুত মানে সময় নষ্ট কৰে আজিকালি ল'ৰা ছোৱালীবিলাকৰ দুই তিনি ঘণ্টাকে ম'বাইলত লাগি থাকে তাৰ কাৰণে পঢ়াটোত বহুত খতি হোৱা বুলি মই ভাবোঁ